আমাৰ আজিকালি গাঁও অঞ্চলতো বহুত ধৰণৰ উদ্যোগ গঢ়ি উঠিছে খেতিৰ খেতি বাতিবিলাক কৰ কাৰণে যেনেকৈ মানে সাৰ সাৰ বীজ আদিৰ দৰকাৰ হয় সেইবিলাকৰ কাৰণে দোকান হৈছে তাৰোপৰি মানে মানুহে গাহৰি মুৰ্গী এইবিলাক পুহিবলৈ আৰম্ভ কৰিছে এইবিলাকৰ কাৰণে যিবিলাক দৰকাৰী খাদ্য সামগ্ৰী গাঁও অঞ্চলতে পোৱা যায় আজিকালি তাৰোপৰি মানে গা গৰু গৰুৰ গাখীৰ এইবিলাক মানে বিক্ৰী কৰিও মানুহে বহুত টকা পইচা ইন উৰ্পাজন কৰিব পৰা হৈছে গতিকে আজিকালি গ্ৰাম্য অঞ্চলতো বহুত উদ্যোগ গঢ়ি উঠিছে আৰু সেইখিনিৰে মানুহে বহুত মানে হাঁহ হাঁহ পাৰ মুৰ্গী গাহ গাহৰি আদিকে ছা ছাগলীৰ পৰা গৰুৰ পৰা গোটেইখিনি পোহা মানে পু পুহি লৈ আৰু সিহঁতক মানে যিবিলাক খাদ্যৰ দৰকাৰ বা যিহেতু আৰু দৰকাৰ সেই দৰকাৰী খাদ্যখিনিৰ লগতে খেতি বাতি কৰিবলৈ যিবিলাক বীজৰ দৰকাৰ সেই সকলোখিনি গাঁও অঞ্চলত আজিকালি পোৱা গৈছে